অহ হ ভালে আছে আপুনি মালিকে কৈছেনে

কি কি কোম্পেনি আছে

অ চেমছাঙৰ এটা দহ হেজাৰমান টকা দহ হেজাৰমান টকাৰ ভিতৰত মোটামুটি হ'বনে

অ হেৰি নহয় এই কেইটা বজালৈকে থাকে আপুনি চাৰে আঠটালৈকে থাকে ন' মই গধূলিয়ে যাম বাৰু মই কাইলৈ যাম হা খালী ভাল ভাল বস্তু নামটো মোৰ

অ ঠিক আছে হ'ব হ'ব হ'ব হ'ব কাইলৈ যাম অহ অহ অহ